মোৰ খেতি আছে আকৌ ওচৰত আকৌ এখিনি গৰু ছাগলী পোহা মানুহো আছে নহয় সেই ঘৰৰ খেতি বাতি একো নাই এনেকুৱা অনিষ্ট কৰে কেতিয়াবা আৰু মোৰ আকৌ খেতিৰ কাৰণেও লাগে খেতি ধান খেতি কৰিলে ইহঁতে খেৰ চেৰবোৰ পায় আৰু গৰু গৰু ছাগলীক খোৱাবলৈ নিয়েই বাৰু আৰু গাহৰি গৰু ছাগলী ইত্যাদি কৰি বহুত আছে ইহঁতে বহুত নষ্ট কৰি পেলাই মই তাকে দেখি খং কৰোঁ খং কৰিলে কি হ'ব আৰু আকৌ মোকো লাগে নহয় আকৌ গোবৰ জাবৰ সেই খেতিত পেলাবলৈ বাম খেতি দ খেতি এনেকৈ চবেই পতা হৈ যায় নহয় এনেকৈ ধান খেতিৰ কাৰণেও কঠীয়াতলীৰ কাৰণেও গোবৰ জাবৰ অনা হয় সেয়াপৰাই আকৌ এতিয়া গৰু ছাগলীটো মাৰি পেলাব নোৱাৰি বস্তুখিনি মানুহৰ আমাৰ হেৰি হয় আৰু খাম খেয়ালি এটা গৰু ছাগলী কিমান আছে হিচাপ নাই আৰু তাৰমানে আছে বহুত বহুতেই আছে গাই গৰু হালোৱা গৰু দমৰা চেঁউৰী আমাৰ গৰু গোবৰো দৰকাৰ হয় এতিয়া বাৰীত পেলাবলৈও দৰকাৰ হৈ যায় খেতিটোও দৰকাৰ হৈ যায় দ খেতি বাম খেতি কৰিলে মানে ইহঁতৰ গৰুবোৰ আমাৰ পথাৰতে ডাঙৰ হৈ হৈ চৰি চৰি ইহঁতৰ অন্য জেগা নায়ে আৰু গৰু অকল গৰু পালন ছাগলী পালন তেনেকুৱাবোৰহে কৰি ফুৰে কেতিয়াবা হাই কাজিয়াও হৈ যায় সিহঁতৰ লগত পইচা পাতিও পায় আমিও পাওঁ বা ইহঁতেও পায়ে পায় যদিও সমান হেৰি শ্বেয়াৰ নহয়গৈ আৰু আমাৰ আকৌ ধানখিনি ইহঁতে গৰুক যদি গছকাই ফেনেকাই খাই পেলাই তেতিয়াও হুলস্থুল এটা হয় ঘৰৰ পৰিৱেশত